ভ্ৰমণ কৰিবলৈ যাওঁতে বা জাৰ্ণীত মই যাওঁতে এফালে মই যেতিয়া এবাৰ ট্ৰেইনত গৈ আছিলোঁ যাওঁতে বহুত দূৰ গ'লো যোৱাৰ পাছত যেতিয়া ধৰক পেচাব কৰিবলগীয়া হ'ল তেতিয়া সোমাই চাইছোঁ বহুত বেয়া মানে বাথৰূমটো পানীৰ সুবিধাও বেয়া বাথৰূমৰ সুবিধাটোও বেয়া মানুহে লেতেৰা কৰি থয় সেইটো কাৰণে ভাবোঁ এইবিলাক মানে অলপ ভাল হ'লে ভাল হয় আৰু পিছলৈ যাতে বেলেগ মানুহৰ অসুবিধা নহয়